আমাৰ গ্ৰাম্য সমাজৰ যুৱক যুৱতীসকলে নৃত্য শিকা আৰু চহৰত যিখিনি কি কয় যুৱক যুৱতী আছে ডাঞ্চ শিকাৰ মাজত বহুত পাৰ্থক্য দেখা যায় কাৰণ গ্ৰাম্য সমাজৰ যুৱক যুৱতীসকলে ডাঞ্চ শিকাৰ ক্ষেত্ৰত যিমানখিনি চাপৰ্ট মানে পাব লাগে সেইখিনি মানে পৰিয়ালৰ পৰা নাপায় আৰু মানে সিমান প্ৰশিক্ষণ কেন্দ্ৰও নাই যিমান আমি চহৰ অঞ্চলত দেখিবলৈ পাওঁ বা গুৱাহাটীত দেখিবলৈ পাওঁ গাঁও অঞ্চলত সিমান আছে যদিও মানে একদম দূৰত শিকিব যাব লাগে আৰু মানে কিছুমানৰ হয়তু ঘৰৰ পৰা এলাও নকৰে তেনেকে নাচিব যাব ছোৱালীয়ে হওক বা ল'ৰা ক্ষেত্ৰতে হওঁক কিন্তু মানে লাষ্ট ইমানখিনি বছৰ দেখিছোঁ বা ইণ্টাৰ্নেটৰ ইণ্টাৰ্নেট যেতিয়াৰ পৰা আহিল তেতিয়াৰ পৰা মানে গ্ৰাম্য সমাজত যুৱক যুৱতীসকলৰ মাজত মানে নাচৰ প্ৰতি যি নাচ শিকাৰ প্ৰতি মানে যি মানে আগ্ৰহ সেইটো মানে দেখিব পাইছোঁ আমি যোৱা কিছুদিন মানে কিছু বছৰ ধৰি তেওঁলোকে ইউটিউবেই হওঁক বা কিবা বেলেগ চছিয়েল মানে প্লেটফৰ্মেই হওক তাৰপৰা মানে নৃত্য শিকিব খুজে আৰু মানে এতিয়াও কিছু কিছু ঠাইত প্ৰশিক্ষণ কেন্দ্ৰ খোলা দেখা গৈছে আৰু যিহেতু মানে পৰম্পৰাগত নৃত্যৰ কথা কোৱা হৈছে গতিকে আমি বিহুৰ কথাটো ক'বই লাগিব তাৰোপৰিও বড়ো বড়োসকলৰ যি বড়ো নৃত্য বা আলি আই লৃগাঙত যি মিচিংসকলে নাছে সেই মিচিং নৃত্য সেইসমূহ ৰাভাসকলৰ যেনেকৈ ৰাভা নৃত্য সেইসমূহৰ জড়িয়তে আমি মানে নিজৰ সংস্কৃতিটো দেখাব পাৰোঁ আৰু মানে সেই গ্ৰাম্যসমাজৰ যুৱক যুৱতীসকলে মানে সেইবিলাক শিকাৰ ক্ষেত্ৰত মানে আগ্ৰহ দেখা যায় ইউটিউবেই হওক বা বেলেগ ছ'চিয়েল প্লেটফৰ্মেই হওক তেওঁলোকে মানে সেইটো মানে কম পৰিমাণে হ'লেও মানে শিকাৰ ক্ষেত্ৰত আগ্ৰহ দেখাইছে গতিকে কম বেছি পৰিমানে হ'লেও তেওঁলোকে মানে এখন সুন্দৰ প্ৰদৰ্শন কৰিবলৈ উন্নত হৈছে